হয় আমি যেতিয়া ভাপত দিয়া পিঠা ব খাদ্য বনাও তেতিয়া সঁজুলি আমাৰ চাউল ধৰা খৰাহী দৰকাৰ হয় আৰু বটোৱা এটাত পানী দি পেলাই নি তাত পতোৱা কল কলগছৰ পতোৱা কাটি পেলাই নি মাজতে গোলকৈ দুচটা পতোৱা কাটি পেলে নি মাজতে গোলকৈ বিন্ধা বিন্ধা নিচিনাকৈ কৰি বটোৱাটো ওপৰত বহাই দিওঁ আৰু বটোৱাটো বহাই দি বটোৱাটো ওপৰত বহাই দিওঁ তাৰপাছতেই চাউলখিনি তিওৱা চাউলখিনি খৰাহিটোত দি পেলে নি আমি উঠাই দিওঁ তেতিয়া জুই সমানে দিওঁ তাৰপাছতে সেই এইটো পিঠাখিনি উঠি আহে আৰু বৰা চাউলো ঠিক তেনেধৰণে খাব পাৰি ভাপত দি পেলাই নি চেয়া সেয়া চেয়া দিয়া বুলি কয় প্রেছাৰ কুকাৰ ৰত অকল ভাত বনোৱাই নহয় দালিও বনাব পাৰি কুকুৰা মাংস বা যিকোনো মাংসয়ে বনাব পাৰি তেতিয়া সোনকালে হয় বনোৱাতো মানে হিটটো বেছি প্রেছাৰ কুকাৰত সোনকালে হয় কৰ এইটো কৰচনি মাছ ভাজিলে মানে হাতাৰে লৰালে মানে ভাগি যোৱা হেৰি থাকে সেইকাৰণে কৰচনি ব্যৱহাৰ কৰোঁ আমি পিঠা তেল পিঠা পুৰিলে মানে আমি কেৰাহি ব্যৱহাৰ কৰোঁ কিন্তু হেচা পিঠা পুৰিবলৈ হ'লে মানে তাৱাৰ ব্যৱহাৰ কৰোঁ চাউল ধোৱা খৰাহি অইনত গাম্লাই চাম্লাই ধুলে মানে বালি চালি থাকিব পাৰে সেইকাৰণে চাউল ধোৱা খৰাহিত আমি চাউল ধুই পেলে নি ব বটোৱাত বা কুকাৰত দিওঁ